ভাৰত গেজে গেছ এজেঞ্চী হয়নে মই বেতেনীৰ পৰা কৈছােঁ মই মানে কিছুদিন ঘৰৰ বাহিৰত আছিলোঁ গতিকে মোৰ ঘৰত গেছৰ নাটনি হৈছিল এই বহুদিন ভাগৰে জোগৰে আহি আপোনাৰ জুইত ভাত বনাবলৈ অকণমান অসুবিধাও পায় গতিকে আপোনালোকে মোক এটা গেছ চিলিণ্ডাৰ বুক কৰি দিব বুলি আশা কৰিছোঁ ইয়াৰ বাবে যদি নথি পত্ৰ কিবা দৰকাৰ হয় মই ফোনযোগেও দিব পাৰিম বা নিজে গৈও এই বস্তুখিনি মই জমা দিব পাৰিম যদি টকা পইচা দৰকাৰ হয় তেতিয়া মই অনলাইন যোগে এই টকা পইচা আপোনালোকক প্ৰদান কৰিব পাৰিম যদি আপোনালোকে অতি সোনকালে মোক গেছ চিলিণ্ডাৰটো দি কৃতাৰ্থ কৰিব বুলি আশা কৰি অনুৰোধ জনোৱা হ'ল